অঁ হয় নমস্কাৰ কোনে কৈছে হয় হয় কওক আপোনাৰ

অঁ গুৱাহাটীৰ পৰা কৈছে হয় কওকচোন

অঁ আপুনি কোন তাৰিখে আহিম বুলি ভাবিছে বাৰু

অঁ তলাতল ঘৰৰ বিষয়ে আপুনি জানিব পাৰিব এই তলাতল ঘৰৰ পৰা আপোনাৰ যোনটো গড়গাঁওৰ কাৰেংঘৰ আছে কাৰেংঘৰলৈকে আপোনাৰ এটা সুৰংগ আছে আগত ৰজাদিনত এটা সুৰংগ আছিলে সেইটো কাৰণে সি বিখ্যাত আৰু তলাতল ঘৰটো আপোনাৰ বহুত ডাঙৰ এটা এৰিয়া হয় ৰজা দিনৰ হেৰি হয় আৰু শিৱসাগৰত এই অকল সেইটো বুলিয়েই নহয় ৰংঘৰো আছে আৰু আপোনাৰ এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ পুখুৰী আছে জয়সাগৰ পুখুৰী আছে হয় আপুনি চাব পাৰিব আৰু লগতে শিৱদৌল আছে আপোনাৰ চৰাইদেউ মৈদাম আছে আপুনি আহিব পাৰিব হয় হয় মোক কণ্টেক কৰিলে হ'ব হয় হয় আপোনালোকে গাড়ী যদি লৈ আহে আপোনালোকে কৰিব নহ'লে ইয়াতো গাড়ী আছে ইয়াৰে পৰা আমি গাড়ী বন্দবস্ত কৰি দিম আমাৰ আছে ইয়াতে আপোনালোকে ইয়াৰ পৰাই লৈ যাব পাৰিব হয় হয় বিখ্যাত হয় আপোনাৰ জয়সাগৰ পুখুৰীটো আপোনাৰতো এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ পুখুৰী হয় সেইটো আৰু আৰু যোনটো আপোনাৰ সুুৰংগ আছে সুৰংগটো যাব নোৱাৰি কিন্তু তাত চাবলৈ বহুত মানুহ বহুত ট্য়ুৰিষ্ট আহে দিখৌ নদীৰ তলেদিয়ে একখো মানে এটা সুৰংগ আছে

অঁ কণ্টেক কৰিব কণ্টেক কৰিব